প্ৰেচাৰ কুকাৰটো হ'ল আপোনাৰ ইলেক্ট্ৰনিক ডিভাইচ আৰু খোলা পাত্ৰতে ৰন্ধা খাদ্যটোহে ভাল লাগে ৰন্ধাৰ সোৱাদৰ পদ্ধতিটোও ভাল আৰু সোৱাদো লাগে এইখিনিয়ে